অসমত বহ অসমৰ আমাৰ একচুৱেলি অসমখন এখন অসম দেশখন এখন বাৰেৰহণীয়া সংস্কৃতিৰ মিলনভূমি আৰু আনন্দময় অসমৰ দেশ জনসাধাৰণৰ বিভিন্ন জনগোষ্ঠী থকা এখন দেশ বুলি কোৱা হয় বাৰে সংস্কৃতি আমাৰ এতিয়া অসমত আমাৰ অঞ্চলটোতে বহুতকেইটা এতিয়া সাংস্কৃতিক আৰু ধৰ্মীয় গুৰুত্বপূৰ্ণ ঠাই আছে তাৰ ভিতৰত হৈছে আমাৰ এতিয়া শিৱসাগৰ জিলাত থকা বৰ্তমান চৰাইদেউখন এখন ঐতিহাসিক ক্ষেত্ৰ এতিয়া বৰ্তমান এখন ঐতিহাসিক ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে আৰু শিৱসাগৰৰ ৰংঘৰ কাৰেংঘৰ জয়দৌল শিৱদৌল এইবোৰ এক অন্যতম আমাৰ আহোমসকল আহোম স্বৰ্গদেউসকলে বনাই থৈ যোৱা এটা কীৰ্তিচিহ্ন আমাৰ তাত সাংস্কৃতিক সাংস্কৃতিক লগত জড়িত আৰু ধৰ্মীয় ইছ্ ধৰ্মীয় গুৰুত্বপূৰ্ণ ঠাই বুলি ক'বলৈ গ'লে ঢেকীয়াখোৱা বৰনামঘৰ বৰদোৱা থান আই থান মালিনী থান গৰখীয়া গৰখীয়া মন্দিৰ তেনেবোৰ নেঘেৰিটিং শিৱ মন্দিৰ সেইবিলাক বহুতো ধৰ্মীয় গুৰুত্বপূৰ্ণ ঠাই আছে আমাৰ তাত প্ৰচলিত আমি সেই ঠাইসমূহলৈ আমি মই বিশেষকৈ সকলো ঠাইলৈ যোৱা নাই কিন্তু বহুতবিলাক ঠাইতে আমাৰ অঞ্চলত থকা ঠাই গৈছোঁ মই তাত তাত বিশেষকৈ মই ৰংঘৰলৈ গৈছোঁ চৰাইদেউ গৈছোঁ কাৰেংঘৰ গৈছোঁ জয়দৌল শিৱদৌল এইবিলাক দেখিছোঁ শিৱসাগৰ পুখুৰী জয়সাগৰ পুখুৰী এইবিলাক চাইছোঁ ঢেঁকীয়া খোৱা বৰ নামঘৰ তাত গৈছোঁ নেঘেৰিটিং শিৱ শিৱদৌল তাত গৈছোঁ আমাৰ তেজপুৰত থকা এতিয়া তেজপুৰৰ তেজপুৰৰ এখন নগৰী বস্তুটো প্ৰেমৰ নগৰী বুলি কোৱা হয় তাত উষা আৰু উষা অনিৰুদ্ধৰ অনিৰুদ্ধৰ তাৰ এটা অগ্নিগড় আছে যিটো বাণ ৰজাৰ দিনতে বনাই থৈ যোৱা তাত য'ত নেকি তাত বান ৰজাৰ জীয়েক উষাক সেই অগ্নিগড়তে ভৰাই থৈ দিছিল বুলি শুনিছিলোঁ আমি টিভিয়ে চাবলৈ পাওঁ সেয়াতো গৈছোঁ অতি মনোৰম ঠাই বহুত ভাল লগা ঠাই সেই ঠাইবিলাক মই তাত তাৰ তাৰপাছত এইপিনে চৰাইদেউত কেইবাটাও মৈদাম আছে তাত উঠিছোঁ চাইছোঁগৈ মৈদামকেইটা চৰাইদেউ হৈছে আমাৰ এতিয়া আগতে আগতে শিৱসাগৰ জিলাতে পৰিছিলে চৰাইদেউটো এতিয়া চৰাইদেউটো হৈছে চৰাইদেউ এখন বেলেগ জিলা হিচাপে ঘোষিত হ'ল চৰাইদেউখন হৈছে এখন ঐতিহাসিক ঐতিহাসিক ক্ষেত্ৰ ঐতিহাসিক ক্ষেত্ৰ চৰাইদেউখন তাত আগতে আহোম স্বৰ্গদেউসকলে আহোম স্বৰ্গদেউসকলৰ ৰাজধানীও আছিল চৰাইদেউ আহোম স্বৰ্গদেউসকলৰ প্ৰথম ৰাজধানী বুলি কোৱা হয় শিৱসাগৰ নগৰীত চৰাইদেউক তাৰপিছত কাৰেংঘৰটো চৰাইদেউ কাৰেংঘৰ ৰংঘৰ ৰংঘৰটো ৰংঘৰটো সজাইছিল প্ৰমত্ত সিংহ স্বৰ্গদেউ প্ৰমত্ত সিংহই সজাইছিল আৰু কাৰেংঘৰটো কাৰেংঘৰটো সজাইছিল ৰাজেশ্বৰ সিংহৰ ৰাজেশ্বৰ সিংহৰ দিনতে বনোৱা এইকেইটা অতি আমাৰ সাংস্কৃতি আৰু সাংস্কৃতিক লগত জড়িত এইকেইখন ক্ষেত্ৰফল আমাৰ আহোমৰ দিনৰ পৰাই তাত বহুতো পৰ্যটক আহে চাবলৈ পৰ্যটকসকলে চাই ভাল পায় অতি মনোৰম মনোৰম ক্ষেত্ৰফল হয় আমাৰো চাই ভাল লাগে তাত ক্ষেত্ৰখন মই দুহেজাৰ তেইছ বৰ্ষত দুহেজাৰ তেইছ তেইছ বৰ্ষত মই গৈছিলোঁ ৰংঘৰ তাৰপাছত কাৰেংঘৰ চাবলৈ গৈছিলোঁ মই আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা প্ৰায় সোতৰ সোতৰ বিছ কিলোমিটাৰমান দূৰৈত আপোনাৰ কাৰেংঘৰটো অৱস্থিত ৰংঘৰটো অকণমান দূৰ হয় ৰংঘৰটো বিশেষকৈ আপোনাৰ ৰংঘৰটো আছে শিৱসাগৰ জিলাৰ শিৱসাগৰ মাজমজিয়াতে আছে শিৱসাগৰ জিলাৰ শিৱসাগৰ টাউনৰ ওচৰতে তাতো গৈছোঁ ৰংঘৰতো এতিয়া জানুৱাৰী জানুৱাৰী প্ৰায় এটা ধুনীয়া ঐতি ঐতিহাসিক ক্ষেত্ৰ হিচাপে বহুতো পৰ্যটক চাবলৈ যায় আমিও যাওঁ পত বহুতো পৰ্যটকে তাত চায়গৈ ক্ষেত্ৰটো ৰংঘৰটো ভাল তাত জানুৱাৰী প্ৰথম মাঘৰ মাঘৰ বিহু তাত বৰ ধুনীয়াকৈ সাংস্কৃতিক আমাৰ ৰঙা ভোগালী বিহু পালন কৰা হয় তাত বহুতো দূৰ দূৰৰ পৰাই নৃত্য নাটিকা কৰিবলৈ আমাৰ অসমৰ বহুতো শিল্পীয়ে ভাগ লয় তাত আমি চাই আমি চাইছোঁ তাত গৈছোঁ তাৰপিছত আপোনাৰ বৰদোৱা থান বৰদোৱা থান যিখন আমাৰ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ মাধৱদেৱ তেখেতসকলে বনোৱা যিখন ঠাই আমি তাত গৈছোঁ আৰু ঢেকীয়াখোৱা বৰনামঘৰ ঢেকীয়াখোৱা বৰনামঘৰত যিহেতু আমাৰ অঞ্চলৰ অঞ্চলৰ ভিতৰত নপৰে কিন্তু এইটো ঢেকীয়াখোৱা বৰনামঘৰটো পৰে আপোনাৰ গোলাঘাটত তাতো গৈছোঁ বহুতো ভাল লগা এটা নামঘৰ বহুতো সুন্দৰকৈ উপস্থাপন কৰা আৰু তেজপুৰ নগৰীলৈ গৈছোঁ তাত তেজপুৰ নগৰীলৈ যোৱা মোৰ প্ৰায় আজি পাঁচ ছবছৰমানে হ'ল তেতিয়া মই গৈছিলোঁ তাতো বহুতো চালোঁ তাত সাংস্কৃতিৰ লগত জড়িত আমাৰ ৰজা মহাৰজাৰ দিনৰ কাহিনী তাত বহুতো ধুনীয়া ছবি দেখিবলৈ পোৱা যায় বিশেষকৈ তাত উষা অনিৰুদ্ধ অনিৰুদ্ধৰ কথাই এখন প্ৰেমৰ নগৰী হিচাপে হৈ হৈ উঠিছে প্ৰেমৰ নগৰী হিচাপে তেজপুৰখনক এখন প্ৰেমৰ নগৰী হিচাপে বুলি কোৱা হয় কুৰুক্ষেত্ৰৰ যুদ্ধৰ যিটো কুৰুক্ষেত্ৰৰ যুদ্ধ সেই চিণ আছে আৰু কুৰুক্ষেত্ৰৰ যুদ্ধৰ লগতে আৰু ওচৰ পাজঁৰ বহুতকেইখন পাৰ্ক আছে আমাৰ এতিয়া একেবাৰে নিচেই কাষতে থকা আমাৰ সাংস্কৃতিৰ লগত জড়িত আমাৰ পিয়লি ফুকল পিয় পিয়লি পিয়লি ফুকন এইটো এটা দৌল আছে যিটো পিয়লি ফুকন দৌল বুলি কোৱা হয় আমাৰ একেবাৰে অঞ্চলৰ একেবাৰে কাষৰে যিটো এটা চাবলগীয়া বুলি ক'ব পৰা যায় চাবলগীয়া এটা ধুনীয়া হেৰি বাকী ধৰ্মীয় গুৰুত্ব থকা ঠাই ধৰ্মীয় গুৰুত্ব থকা ঠাই আমাৰ হৈছে বিশেষকৈ ওচৰৰ শিৱদৌলটো শিৱদৌলটো এটা ধৰ্মীয় গুৰুত্ব বৰ যথেষ্ট গুৰুত্বপূৰ্ণ ঠাই তাতো বহুতো দূৰ দূৰৰ পৰা আহে আৰু একেবাৰে নিচেই কাষতে থকা আমাৰ নাজিৰাৰ নাজিৰাৰ অগ্নিনাভ অগ্নিনাভ মন্দিৰ বুলি কয় যি শিখা শৰ্মা বৰপূজাৰী বাইদেৱে তাত ধুনীয়া মানে এটা ধুনীয়া সুন্দৰ মন্দিৰ স্থাপন কৰিছে যিটো আমাৰ অকল অসমৰ বুলিয়েই নহয় অৰুণাচল অসমৰ বাহিৰৰ অৰুণাচল নাগালেণ্ড তাৰ পৰাও ভক্ত প্ৰাণ আহি পিনি আমাৰ ইয়াত নাজিৰা নাজিৰা অগ্নিনাভ বাবাৰ মন্দিৰত সেৱা সৎকাৰ কৰেহি বহুতো ভাল ফল পাইছে আমিও গৈছোঁ বহুতো বহুতো উপকৃত হৈছে ৰাইজসকল বহুতো ভক্তসকল উপকৃত হৈছে বুলি মই গম পাইছোঁ আমি নিউজে পত্ৰই পাইছোঁ সেইটো এটা অতি গুৰুত্বপূৰ্ণ আমাৰ ধৰ্মীয় ঠাই বুলি ক'ব লাগিব আমাৰ নিজেই নিচেই কাষতে থকা তাৰপাছত আহি গ'ল আমাৰ ওচৰৰ নামঘৰ নামঘৰবোৰ ধৰ্মীয় আমাৰ প্ৰতিটো দিশতে ধৰ্মীয় অনুষ্ঠান পতা হয় যিটো নেকি নামঘৰ সকলো ৰাইজ নামঘৰত সকলো ৰাইজ উপস্থিত হৈ পিনি উপস্থিত হৈ পিনি নামঘৰত আমাৰ ধৰ্মীয় অনুষ্ঠানবোৰ কৰা হয় আমাৰ এতিয়া আহি থকা এতিয়া জানুৱাৰী এক জানুৱাৰী তাৰিখে আমাৰ ইয়াত নাহৰগুৰি খেলপথাৰতে আমি এখনি সাংস্কৃতিক সাংস্কৃতিক লগত জড়িত মানে সাংস্কৃতিৰ লগত জড়িত আমি এখনি ৰূপালী জয়ন্তী হিচাপে আমি পালন কৰিবলৈ এতিয়া সাংস্কৃতিক ক্ষেত্ৰত আগবাঢ়িবলৈ আমি এখনি পঁচিছ কি কয় ৰূপালী জয়ন্তী পাতিবলৈ লৈছোঁ পাতিবলৈ তাতো তাতো বহুতো সাংস্কৃতিক জনগোষ্ঠীৰ বিভিন্ন জনগোষ্ঠীৰ মানুহ আহি পিনি বিভিন্ন জনজাতি জনগোষ্ঠীৰ মানুহ আহি পিনি তাত আমাক নৃত্য প্ৰদৰ্শন কৰিব তাৰ ভিতৰত হৈছে আমাৰ সাংস্কৃতিৰ লগত জড়িত এইপিনে বঙালী বিহু দলটো মিচিং বিহু দল আৰু নাগা বিহু দল আৰু কাৰ্বি বড়ো তিৱা তেনেকুৱা বহুতো আমাৰ অসমৰ বিহুৱাসকলৰ তেনেকৈ বহুতো দল আছে আমাৰ যিটো আহিব সেইবোৰো আমাৰ সাংস্কৃতিক লগত জড়িত এটা বিশেষ সাংস্কৃতিৰ লগতে জড়িত বুলি ক'ব পৰা যায়